মোৰ যে কঁকাল বিষ ইমান হয় আ পিঠিও বিষ হয় কেতিয়াবা মই আকৌ কি কৰোঁ জুই একুৰা জ্বলাই লওঁ জুইকুৰা জ্বলাই লৈ পেলাই তাত ইটা এটা দি দিওঁ জুইৰ ওপৰতে ইটাটো গৰম হৈ যায় নহয় আকণ পাতকেইটামান আনি লওঁ আকণ পাতকেইটা আনি লৈ পেলাই আকণ পাতকেইটাত তেল সানি লওঁ মিঠাতেল মিঠাতেল সানি ল'ব লাগে আৰু মিঠাতেল সানি লৈ এই য'ত বিষ হৈছে তাত পাতকেইটা দি ল'ব লাগে পাতকেইটা দি লৈ তাৰছত নিজে সহ্য কৰিব পৰা জোখত মানে সেকি দিব লাগে ইটাটোৰে ইটাটোৰে সেক দিলে বহুত ভাল হয় মোৰ তেনেকুৱাই বহুত বিষ ভাল হয়